হয় নমস্কাৰ মই মানে অলপ আহিছিলোঁ মানে ইয়াতে ওদালগুৰিলৈ আপোনালোক এই অলপ ইফালে সিফালে অলপ জেগা ঘূৰিম তেনেকুৱা কিবা পৰ্যটনস্থলীয়ে হওক বা কিবা তেনেকুৱা সুবিধাজনক কি কি আছে নেকি চাব পৰা

শুনিছোঁ কিন্তু দেই মই ভৈৰৱকুণ্ড বুলি শুনিছোঁ আচলতে প্ৰথম কি তাতেই যোৱা যাব যে যাওঁ নেকি প্ৰথমতে

আচ্ছা আচ্ছা

হয় হয়

অঁ হোটেল চোটেলৰ সুবিধা ভাল সুবিধা আছে ন ফেমিলি উইথ আহিবতো মানে ফেমিলিও আছে তাৰ কাৰণে সুধিছো যাতে গাড়ী আকৌ অসুবিধা নহয় তেনেকুৱা

আচ্ছা আচ্ছা হয় হয় হয় আচ্ছা তাত আপোনাৰ কিবা এনেকুৱা ন কিবা ভাৰত ভূটানটো সেই সীমান্ত তেনেকুৱা বৰ্ডাৰ কিবা আছে আৰু অৰুণাচল ইফালে অৰুণাচল হয়নে অঁ আচ্ছা আচ্ছা হয় হয় অঁ আৰু তাত কিবা শুনিছিলোঁ কিবা তেনেকুৱা ধনচিৰি প্ৰকল্প মানে বিদ্যুৎ মানে জলবিদ্যুত মানে প্ৰকল্প হয় হয় হয় হয় হু হু অঁ আচ্ছা আচ্ছা অঁ অঁ খুব ভাল ভাল সুন্দৰ সুন্দৰ সুন্দৰ পৰিৱেশ ঠিক অঁ গোটেইবোৰ এইবিলাক উপলব্ধ আছে আৰু তাত ন হয় হয় হয় হয় হয় ও হু আচ্ছা তেন্তে আপুনি মোক ভালদৰে সহায় কৰিব আৰু প্ৰথম আমি সেইটো আমি ভৈৰৱকুণ্ডলৈ যাওঁ ন গৈ তাত কি কি আছে আপুনি এইখিনি হেল্প কৰিব আৰু অকণমান দেখুৱাব আৰু মানে ক'ত কেনেকে আছে চাই লওঁ তাৰপিছত ইয়াৰ ওপৰিও শুনি অঁ ইয়াৰ ইয়াৰ পৰাও শুনিছোঁ আৰু আপোনাৰ কিছুমান ডাঙৰ সত্ৰ নামঘৰ তেনেকুৱা কিবা কিবি আছে এইবিলাকতো আমি যাব লাগিব গতিকে আমিতো এক একেদিনাইতো গোটেইখিনি সম্ভৱো নহয় নহয় জানো

হয় হয় হয় আচ্ছা আচ্ছা অঁ হয় হয় মই শুনিছোঁ দেই ওদালগুৰিবোলে একেবাৰে বিভিন্ন মানে জাতি জনগোষ্ঠীৰে মানে ভৰা এখননি মানে ঠাই খুব ভাল লাগে অঁ মানে কিবা চাহ জনগোষ্ঠীও মানে তেওঁলোকৰ হেৰি আছে যথেষ্টখিনি মানে এটি চাহ গাৰ্ডেন টি গাৰ্ডেন এনেকেৰে ভৰি তাৰপৰা বড়ো সম্প্ৰদায় এনেকে নেপী সম্প্ৰদায় অসমীয়াখিনি এনেকে বিভিন্ন জাতিৰ হেৰি আছে খুব এটা মানে ভাল পৰিৱেশ বুলি শুনিছোঁ দেই তাৰ

ঠিক আছে আমি এটা এটাকে আমি আবাঢ়ি যাওঁ এটা এটাকে আমি আগবাঢ়ি যাওঁ অঁ এটা এটাকে আগবাঢ়ি পেলাই আপোনাৰ মানে এইখিনি এটা অলপ কষ্ট হ'ব আৰু আপুনি এইখিনি মোক হেল্প কৰিব আৰু গোটেইখিনি ঘূৰিম আৰু আমি গতিকে এটা এটাকে আমি প্ৰগ্ৰোমবিলাক কৰোঁ

অঁ নিশ্চয় নিশ্চয় এইবোৰ গোটেইখিনি সোৱাদ ল'ব লাগিব দেই যিখিনি মানে আছে গোটেইখিনিয়ে সোৱাদখিনি ল'ব লাগিব